এখন দেশৰ মেৰুদণ্ডই হৈছে শিক্ষা ব্যৱস্থা ভাৰতৰ যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাই স্বাধীনতাৰ পাছৰে পৰা বৰ্তমান বৰ্তমান সময়ত অধিক সবলৰূপে গঢ় লৈ উঠিছে ভাৰতত যেতিয়া মহিলাই শিক্ষা শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল তেনে সময়ৰ পৰা বৰ্তমান মহিলাৰ বিশ্ববিদ্যালয় পৰ্যন্ত আমাৰ ভাৰতত স্থাপন কৰা হৈছে গতিকে এই ক্ষেত্ৰত চালে দেখিব পাৰি যে ভাৰতত বৰ্তমান শিক্ষা ব্যৱস্থাটো অধিক ক্ষিপ্ৰভাৱে আগবাঢ়ি গৈছে আৰু তাৰ মাজে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যিহেতু এখন দেশৰে মেৰুদণ্ডই হৈছে শিক্ষা সেয়েহে ভাৰতৰ প্ৰতিজন নাগৰিকে নিজকে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে না আইন বনোৱা হৈছে আৰু শিক্ষাও আমাৰ প্ৰতিজন নাগৰিকৰে এক মৌলিক অধিকাৰ হিচাপেই গণ্য কৰা হৈছে আৰু এই বিষয়ে সংবিধানতো লিপিবদ্ধ কৰিছে বৰ্তমান ভাৰতৰ যি শিক্ষা ব্যৱস্থা শিক্ষা ব্যৱস্থাটোলৈ চালে মন কৰিলে দেখিব পাৰি যে প্ৰথমেই যেতিয়া শিক্ষা গ্ৰহণ দিয়া হয় সৰু সৰু ল'ৰা ছোৱালীক তেতিয়া সৰু সৰু ল'ৰা ছোৱালীসকলৰ মাজত তেওঁলোকৰ মাজত কেৱল এই শিক্ষাতে পাঠ্যপুথিৰ শিক্ষাতে অন্তভুৰ্ক্ত নকৰি অন্য এফালেও যাতে ল'ৰা ছোৱালীসকলৰ শ্ৰীবৃদ্ধি হয় তাৰ প্ৰতিও যত্ন ৰখা যত্ন ৰখা ক'ৰবাত ক'ৰবাত দেখা গৈছে যদিও ক'ৰবাত সেই দিশসমূহ পিছ পৰিও গৈছে আৰু বৰ্তমান দেখা গ'লে গাঁৱে ভূঞে প্ৰতিটো অঞ্চলতে শিক্ষা অনুষ্ঠান দেখা পোৱা যায় অৰ্থাৎ আমাৰ ভাৰতবৰ্ষখন এনকেুৱা দেশ আছিল য'ত অতীতত শিক্ষাৰ গ্ৰহণ কৰিবলৈ বুলি টোললৈ যাব লগা হৈছিল আৰু মহিলাসকলে শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল কিন্তু বৰ্তমান দেখা যায় ভাৰতত শিক্ষা গ্ৰহণ সকলোৱে কৰিব পাৰে আৰু সকলোৱে বাবে ই মুক্ত চৰকাৰেও তাৰ কাৰণে বহুতো সুবিধা প্ৰদান কৰিছে যাৰ বাবে কেৱল এটা শ্ৰেণীৰ মাজতে যাতে সীমাবদ্ধ নাথাকে সকলো শ্ৰেণীৰ লোকে গ্ৰহণ কৰিব পাৰি শিক্ষা তাৰ বাবে উচ্চ শিক্ষালৈকেও বহুখিনি সুবিধা প্ৰদান কৰিছে আৰু প্ৰত্যাহ্বান বুলিলে দেখা যায় যে ভাৰতীয় যি শিক্ষািনীতি শিক্ষা এই ব্যৱস্থা যদিও বহুখিনি বহুখিনি আগবাঢ়ি গৈছে তথাপিতো ইয়াৰ মাজত বহুতো দুৰ্নীতিও দেখিবলৈ পোৱা যায় আৰু ইয়াৰোপৰি যিমানসংখ্যক শিক্ষানুষ্ঠান দিয়া হৈছে সেই অনুপাতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক'ৰবাত নহয় ক'ৰবাত কমকৈ দেখা পোৱা গৈছে গতিকে ভাৰতীয় যি শিক্ষা ব্যৱস্থা শিক্ষা ব্যৱস্থাটোৰ আৰু বেছি ক্ষীপ্ৰভাৱে উন্নতি কৰা জৰুৰী আৰু যিসমূহ কথা ৰৈ যায় সেইসমূহ কথাও মন দি আমাৰ যি ভাৰতীয় শিক্ষা ব্যৱস্থা শিক্ষা ব্যৱস্থাটো অধিক উন্নত কৰাত সকলো যত্নপৰ হ'ব লাগে